আজিৰ ভাৰতবৰ্ষই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ভিতৰত আমি যদি চাওঁ তাৰে এটা অন্যতম সমস্যা হৈছে বৰ্ধিত নিবনুৱাৰ হাৰ ৰ্নিবনুৱাৰ হাৰ বাঢ়ি যোৱাৰ পৰিৱৰ্তে কিন্তু চাকৰিৰ পৰিমাণ বাঢ়ি যোৱা নাই যাৰ বাবে প্ৰতি বছৰে কি হৈছে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত আৰ্থিক দুৰৱস্থা হৈছে আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে ইয়াৰ বাবে গাওঁ অঞ্চলত বিশেষকৈ যিহেতু ভাৰতবৰ্ষৰ অধিকাংশ লোকেই গাঁৱত বাস কৰে সেয়েহে চৰকাৰে গাঁও অঞ্চলত আত্মসহায়ক গোট খোলাৰ ব্যৱস্থা কৰি দিছে তাৰোপৰি বিভিন্ন ধৰণৰ জব ক্ৰিয়েট কৰিছে যাতে শিক্ষিত যিসকল নিবনুৱা আছে তেওঁলোকে সংস্থাপন লাভ কৰে আৰু ইয়াৰ উপৰিও কিছুমান বেচৰকাৰী সংস্থা যিবোৰক চৰকাৰে অনুমোদন দিছে যাতে এই সংস্থাসমূহে যিসকল শিক্ষিত যুৱক যুৱতী আছে আৰু বা যিসকল নিবনুৱা আছে তেওঁলোকক সংস্থাপন দিব পাৰে আৰু দ্বিতীয়তে এটা হৈছে জাতিভেদ প্ৰথা ভাৰতবৰ্ষত অতীজৰে পৰা এই জাতি ভেদ প্ৰথা চলি আছে আৰু ইয়াক এটা প্ৰত্যাহ্বান বুলিয়েই ক'ব পাৰি ভাৰতবৰ্ষৰ বাবে সময় অতিক্ৰম কৰাৰ পাছতো ইমান ইমান সময় অতিক্ৰম কৰাৰ পাছতো ভাৰতবৰ্ষই জাতিভেদ প্ৰথাৰ পৰা ওলাই আহিব পৰা নাই সেইবাবে কি হৈছে পিছপৰা জাতিসমূহ যিসমূহ আছে তেওঁলোক সামাজিকভাবেই হওক বা বা অৰ্থনৈতিক ক্ষেত্ৰতেই হওক যিকোনো ক্ষেত্ৰত তেওঁলোক তেওঁলোকৰ জীৱন নিৰ্বাহৰ মানদণ্ড নিম্ন স্তৰৰ হৈছে এইক্ষেত্ৰত চৰকাৰে পদক্ষেপ লৈছে এইসমূহ মোকাবলা কৰিবৰ কাৰণে চৰকাৰে সামাজিক ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰি উচ্চ নীচ যিটো মনোবৃত্তি আমাৰ মানুহৰ মাজত আছে সেইসমূহ সলনি কৰাৰ চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত চৰকাৰে ৰিজাৰ্ভেশ্যণৰ ব্যৱস্থা গ্ৰহণ কৰি গ্ৰহণ কৰিছে এছ টি এছ চি ৰিজাৰ্ভেশ্যন বা অ বি চি ৰিজাৰ্ভেশ্যন এইবিলাক ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ ওপৰিও বৰ্তমান সময়ত ভাৰতবৰ্ষই ভাৰতবৰ্ষই সন্মুখীন হৈ থকা আন এটা সমস্যা হৈছে জনসংখ্যা বৃদ্ধি প্ৰতি বছৰে জনসংখ্যা বাঢ়ি আছে দেশৰ কিন্তু যিমানে জনসংখ্যা বৃদ্ধি হৈছে যদিও সেইমতে কিন্তু যিকোনো চাকৰিয়েই হওক বা যিকোনো মানে কৰ্ম একো মানে বৃদ্ধি হোৱা নাই আৰু জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বাসস্থান সাজপাৰ শিক্ষা দীক্ষা বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতে হওঁক বা খেতি কৰিবৰ কাৰণে মাটিৰ ক্ষেত্ৰতেই হওঁক সকলো ক্ষেত্ৰতে নাটনিৰ সৃষ্টি হৈছে ইয়াৰ ফলত সমাজৰ মানুহৰ জীৱনৰ মানদণ্ডও নিম্নগামী হৈ গৈছে এই ক্ষেত্ৰত ভাৰত চৰকাৰে বিভিন্ন পৰিয়াল পৰিকল্পনা আঁচনি গহণ কৰিছে আৰু জন্ম নিয়ন্ত্ৰণৰ উপায়সমূহ যিসমূহ জন্মনিয়ন্ত্ৰণ কৰাৰ উপায় আছে সেইসমূহ সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে তাৰোপৰিও দুটাতকৈ অধিক যদি সন্তান জন্ম হয় তেতিয়া সেই লোকে চাকৰি চকাৰী চাকৰিৰ সুবিধা নাপাব এনেকুৱা ধৰণও কিছু আঁচনি জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কিছু আঁচনি ৰূপায়ণ কৰাৰ কথাও চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে